হেল্ল' অ কোনে কৈছে বাৰু এই কনচেঙৰ ঘৈণীয়েকে কৈছে নেকি অ কওক কওক কওক অ' হয় এই আপুনি নিজে বনাব পাৰিব মোৰ মানুহজনীয়ে তেনেকৈয়ে বনাইছে আপুনি এটা কাম কৰক প্ৰথমতে হাতত কিবা এটা পলিথিন এটা পিন্ধি লওক পলিথিনটো পিন্ধি হাতেৰে কটাৰী এখন লৈ আচাৰ আপুনি ভোট জলকীয়াখিনি টুকুৰা টুকুৰিকৈ কাটক কাটি পেলাই আপুনি ৰ'দত দিয়ক ৰ'দত যেতিয়া কৰকৰীয়া মাৰিব আপুনি অলপ তেল কিনি আনিব তেলখিনি আপুনি এটা চিচাৰৰ পাত্ৰত ডুবাই পেলাই আপুনি তাত অলপমান নেমু চেপি ৰ'দত থৈ দিয়ক কেইদিনমানৰ পাছত দেখোন আপুনি আচাৰ আপোনাৰ জলকীয়া শেষ হৈ যাব তেতিয়া আপুনি আচাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু যদি আপোনাৰ যদি আপোনাৰ আচাৰখিনি বেছিকৈ হয় তেতিয়াহ'লে আমাৰ এই দেবেনৰ পুতেকক দি দিব সি এই দোকানতে বিক্ৰী কৰি দিব

আপুনি অ আপুনি ব্যৱসায়েই কৰিব পাৰিব দিয়ক এই বেপাৰীক দিলে আপুনি কেই টকা পাবনো আপুনি তেনেকৈ আপুনি বহুত টকা পাব অ অ খালী এটা কথা আকৌ মোলৈ দুপেকেট থ'ব আকৌ দেই নাই ঠিক ঠিক মই কিন্তু মনত ৰাখিম আকৌ হ'ব দিয়ক অ ঠিক আছে ধন্যবাদ